ভাৰত ভাৰতৰ স্বাস্থ্য সেৱা প্ৰণালীটো কেনেকুৱা ইয়াৰ সম্পৰ্কে আন দেশৰ তুলনাত যিমান উন্নত হ'ব লাগে সিমান উন্নত ন'হলেও কিন্তু আনৰ আগৰ দিনৰ তুলনাত এতিয়াতো বহুত উন্নতি হ'ল সম্পূৰ্ণ পকীকৰণ হ'ল টাইলচৰ ব্যৱস্থা হ'ল ডাষ্টবিনেই হওক টয়লেটেই হওক যথেষ্টখিনি উন্নতমানৰ মানুহে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটো প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিলে মেডিকেলৰ ব্যৱস্থাটো ভালেই হ'ব ৰোগী আহিলে থকা খোৱা সুবিধা থাকে তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে প্ৰাইভেট যিবিলাক মেডিকেল আছে সেইবিলাকতো যথেষ্ট উন্নতমানৰে হৈছে আৰু তেনেধৰণে যদি গভৰ্মেণ্টবিলাকত তেনেধৰণে পেচেণ্টে যদি তেনেধৰণে ৰাখিব বিচাৰে সঁচাকেই ভাল লাগিব তাৰ কাৰণে সকলোৱে গুৰুত্ব দিব লাগিব পৰিষ্কাৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সঁচাকেই চবেই গুৰুত্ব আৰোপ কৰিলে নিজকে ভাল লাগিব ভাৰতবৰ্ষৰ আমি নাগৰিক হিচাপে